হয় মই হেডফোনডালৰ কথা ক'ব বিচাৰিছোঁ মোৰ ক'বলৈ গ'লে হেডফোন যিহেতু মোৰ দৰকাৰী বস্তু মানে ক'বলৈ গ'লে সকলোৰে দৰকাৰী বস্তু মানে এতিয়া ডে' টু ডে' লাইফত সদায় ব্যৱহাৰ হৈয়ে থাকে সেইডাল বস্তু হয় বা গান শুনিবলৈকে হওঁক বা কিবা পাৰ্চনেল কথা ক'বলৈকে হওঁক বা গেম খেলাৰ সময়তে হওঁক বা যিকোনো সময়তে হওঁক হেডফোনডাল কিন্তু অতি প্ৰয়োজনীয় বস্তু বা দৰকাৰ হৈয়ে থাকে মানে ধৰক ক'বলৈ গ'লে সকলোফালে সকলো কামতেই দৰকাৰ হয় সেইকাৰণে মই এডাল হেডফোন এডাল অৰ্ডাৰ দিছিলোঁ মানে যিহেতু সদায় লাগি থাকে সেইকাৰণে ভাল এডালেই অৰ্ডাৰ দিছিলোঁ সেইডালৰ আপোনাৰ দাম আছিলে নিয়েৰলী আপোনাৰ ছিক্স থাউজেণ্ড লৈছিলে কাৰণ ভাল যিহেতু কাণৰ কাৰণেও একো প্ৰব্লেম নোহোৱা এডাল দিছিলোঁ কাৰণ যেতিয়া ইউজ কৰোঁ আৰু আমিটো ধৰক যেতিয়া ডেইলী ইউজ কৰি থকাই হয় চ' ডেইলী বেচিচত যেতিয়া আমি এডাল হেডফোন ইউজ কৰোঁ সেইডাল হেডফোনে ধৰক আপোনাৰ মানে একো কাণত একো প্ৰব্লেম নিদিয়া এডাল হ'ব লাগে ন যাতে কাণত একো প্ৰব্লেম নিদিয়ে শুনাত একো প্ৰব্লেম নহয় বা পিছলৈ ইন ফিউচাৰ যেতিয়া বয়স হ'বগৈ তেতিয়া ধৰক শুনাৰ প্ৰব্লেম নহয় যাতে একো তেনেকুৱা এডাল হেডফোন বিচাৰি পেলাই দিছিলোঁ সেইকাৰণে তেনেকুৱা এডাল হেডফোন বিচাৰি পেলাই ভাল আছিলে তাত ৰিভিউ ভাল আছিলে তাত সকলোবোৰ ভাল আছিলে সেইকাৰণে তেনেকুৱা এডাল হেডফোন বিচাৰি পেলাই মই অৰ্ডাৰ দিলোঁ হয় আহিলে ভাল পেকেজিং আছিলে য'ৰপৰা অৰ্ডাৰ দিছিলোঁ তাৰপৰা ভাল পেকেজিং ভাল হেৰি চব ভাল আছিলে অৰ্ডাৰ দিলোঁ আহিলে কিন্তু মই এটা কথা বেয়া পাইছোঁ যে এইডাল মই ইউজ কৰিছোঁ আপোনাৰ যিহেতু দাম লৈছিলে আপোনাৰ ফাইভ টু ছিক্স থাউজেণ্ড নে তেনেকুৱাই আছিল ফাইভ টু ছিক্স থাউজেণ্ডৰ ভিতৰত আছিলে হয় তেনেকুৱা এডাল যেতিয়া হেডফোন অৰ্ডাৰ দিছোঁ সেইডাল ইউজ কৰিছোঁ আপোনাৰ ইউজ কৰাৰ নিয়েৰলী ওৱান ৱীক হাঁ এসপ্তাহ হাঁ ইউজ কৰাৰ এসপ্তাহৰ পিছতেই সেইডালে আপোনাক প্ৰব্লেম দেখাইছে মোৰ মানে মোৰ সেইডাল হেডফোন আছিল ব'থ ব্লুটুথ আৰু ৱাইৰদ মানে মই সেইডাল মই ব্লুটুথটো ইউজ কৰিব পাৰোঁ বা মন গ'লে তাত ৱায়াৰো ইউজ কৰিব পাৰোঁ তাত অক্স কেব'ল লগাব পাৰি সেইকাৰণে সেইডাল অৰ্ডাৰ দিছিলোঁ যাতে কেতিয়াবা যদি মানে ম'বাইলটো দূৰত থাকে তেতিয়া ব্লুটুথত ইউজ কৰিব পাৰোঁ আৰু যদি কেতিয়াবা ওচৰত থাকে বা চাৰ্জ নাথাকে তেতিয়া ধৰক অক্স কেব'ল ইউজ কৰিব পাৰোঁ সেইটো কাৰণে দিছিলোঁ কিন্তু সেইডাল মানে ধৰক আপোনাৰ প্ৰব্লেমটো এসপ্তাহৰ পিছতে প্ৰব্লেম দিয়া আৰম্ভ হ'ল আৰু প্ৰব্লেমটো এনেকা আছিল যে ফাৰ্ষ্টত আছিলে ধৰক তাৰ চাৰ্জ নাথাকেই মানে পুৰা ফুল চাৰ্জ দি পেলাই তেতিয়া মই পুৰা ফুল চাৰ্জ দিওঁ চাৰ্জ যেতিয়া নাথাকে তেতিয়া হয়টো ৰেড লাইট জ্বলি থাকে চাৰ্জ যেতিয়া দি থাকোঁ তেতিয়া হয়তো আপোনাৰ হুৱাইট লাইট এটা জ্বলি থাকে আৰু যেতিয়া চাৰ্জ ফুল হৈ যায় সেইটো ব্লু লাইট জ্বলে চ' যেতিয়া চাৰ্জ ফুল কৰি লৈছোঁ ব্লু লাইট জ্বলি আছে পুৰা ধুনীয়াকৈ চাৰ্জ ফুল হৈ গ'ল ফুল কৰি পেলাই যেতিয়া ইউজ কৰি আছোঁ আপোনাৰ তাত পেকেটত দেখাইছিলে যে যেতিয়া চাৰ্জ ফুল হৈ যায় সেইটো আপোনাৰ টুৱেন্টী ফ'ৰৰপৰা ফ'ৰটী এইট আৱাৰচৰ বেক আপ দিয়ে টুৱেন্টী ফ'ৰ টু ফ'ৰটী এইট আৱাৰচ মানে ধৰক আপোনাৰ দুদিন কনষ্টেণ্ট ইউজ কৰাৰ পিছত মানে চাৰ্জ শেষ নহয় বুলি কৈছিল দুদিন কনষ্টেণ্ট ননষ্টপ ইউজ কৰি থাকিব পাৰে তেনেকৈ বুলি ৰিভিউ আছিল চ' মই ভাবিলোঁ ভালেই যিহেতু মই মানে ব্লুটুথত ইমান ইউজ নকৰোঁ মানে মেক্সিমাম ইউজ কৰিলে ধৰক ৱায়াৰ্ডতেই ইউজ কৰোঁ কাৰণ ধৰক তাত লেটেনচিটো ক'ম হয় আৰু তেনেকৈ ইউজ কৰিব পাৰি সেইকাৰণে মই ভাবিলোঁ যে ব্লুটুথতে তাৰমানে ৱায়াৰ্ডত ইউজ কৰোঁ সেইকাৰণে ভাবিলোঁ ব্লুটুথটো কেতিয়াবা অলপ সময়ৰ কাৰণে চিনেমা চাবলৈ বা ধৰক এনেই অলপ সময়ৰ কাৰণে গান চান শুনিবলৈ ইউজ হ'ব সেইকাৰণে ল'লো তাৰ পিছত হয়তো ইউজ কৰি আছোঁ আপোনাৰ মোৰ সৈ তাত যিহেতু ৰিভিউ আছিল ফ'ৰটী এইট আৱাৰচলৈকে যায় ন'নষ্টপ মানে কনষ্টেন্ট ইউজৰ পিছতো কিন্তু মোৰ সেইডাল আপোনাৰ হাৰ্ডলী তিনিঘন্টা গৈছে হাৰ্ডলী মানে পুৰা ফুল চাৰ্জ থকাৰ পিছতো হাৰ্ডলী তিনিঘন্টা গৈছে ত' মই ভাবিলোঁ আচ্ছা একো নাই মানে ফাৰ্ষ্ট টাইম কেতিয়াবা হ'ব পাৰে বস্তুবিলাকৰ ফাষ্ট ফাৰ্ষ্ট চাৰ্জ দিয়াৰ পিছত কিবা এটা এনেকৈ প্ৰব্লেম থাকিব পাৰে ছেকেণ্ড টাইমৰপৰা ঠিক হৈ যাব ছাগে বাট নাই সেইডাল মানে মোক বেকআপটো আপোনাৰ ফাইভ টু ছিক্স আৱাৰচৰ তাৰমানে ফাইভ টু ছিক্স আৱাৰচৰ ফাইফ ছিক্স থাউজেন্ডৰ বস্তুটোৱে মোক নিয়েৰলী বেক আপ মোৰ অকল তিনি ঘন্টাৰ দিছে চ' হয়তোবা মই ডিচএপইন্টেদ আছিলোৱেই হয়তোবা ডিচএপইন্টেদ আছিলোৱেই চ' মই সেইকাৰণে তাত মোৰ কমপ্লেইনো কৰিলো সিহঁতৰ ডাইৰেক্ট ট'ল ফ্ৰী নাম্বাৰত মই কমপ্লেইন কৰিলো কমপ্লেইন কৰাৰ পিছতো মানে সিহঁতে মোক কৈছে যে এইটো আপোনাৰ আপোনাৰ ইউজৰ ওপৰত কিবা প্ৰব্লেম আছে বা কাৰেন্টৰ হেৰি ভুল হৈছে কিন্তু তেনেকুৱা নাছিলে যিহেতু কাৰণ যোনটো প্লাগত চাৰ্জ দিছিলোঁ সেইটো প্লাগত ধৰক মোৰ মোৰ ম'বাইলো দিওঁ আজিলৈকে ম'বাইলৰ একো প্ৰব্লেম হোৱা নাই বেলেগ বস্তুও চাৰ্জ দিওঁ সেইবিলাকো একো প্ৰব্লেম হোৱা নাই চ' সেইডাল কেনেকৈ বেয়া হ'ল মই সেইকাৰণে তেখেতসকলক যে ক'লো ভালকৈ যে সেইটোতটো প্ৰব্লেম একো নাই আপোনালোকৰ হেডফোনডালৰ কিবা প্ৰব্লেম হৈছে ছাগে তেখেতসকলে ধৰক এতিয়া মই ৰিটাৰ্ণৰ কেনেকৈ কৰিম তাৰ প্ৰচেছটো সুধিলো তেখেতসকলে হয়টো ৰিটাৰ্ণ ল'বলৈও বিচৰা নাই বা তেনেকৈ হেৰি কৰিবলৈও বিচৰা নাই যিহেতু এইটো দামী কিনিছো হয় মই কাৰণ দাম দি কিনিছো চ' সেইটো এটা মোৰ হেৰি এটা থাকিব এটা ভয় লাগিব যে কাৰণ ইমান দাম দি কিনিছো যেতিয়া এট লিষ্ট কেইদিন দুবছৰমানটো যাব যে দুবছৰ এটা গেৰেণ্টী পাম যে দুবছৰলৈ ইউজ কৰিব পাৰিম হয় তাত ৱাৰেণ্টীও আছিলে কিন্তু ৱাৰেণ্টী থকাৰ পিছতো তেখেতসকলে মানে ৱাৰেণ্টীটো ল'বলৈ বিচৰা নাছিলে চ' আচ্ছা ঠিক আছে মই ভাবিলোঁ যে অকল ব্লুটুথটোৰ প্ৰব্লেম আছে চ' ৱায়াৰ্ডডাল ইউজ কৰিম কাৰণ হ'ব এটা চাইদে বেয়া হ'ল যেতিয়া এটা চাইদেই ইউজ কৰিম একো কেচ নাই কিন্তু যেতিয়া ৱায়াৰ্ডডাল ইউজ কৰি আছোঁ ৱায়াৰ্ডডাল ইউজ কৰি আছোঁ বহুতদিন হ'ল মানে দুমাহমান হ'ল ৱায়াৰ্ডডাল ইউজ কৰিছো তাৰপাছত ৱায়াৰ্ডডালৰ মানে এতিয়া ধৰক কেতিয়াবা প্ৰব্লেম হয় যে ৱায়াৰ্ডডাল যেতিয়া ম'বাইলৰ লগত কানেক্ট কৰোঁ কিবা বেকা বেকি হৈ পেলাই ৱায়াৰডাল বেয়া হৈ যায় হয়তো মানিব পাৰি যে ৱায়াৰডাল ধৰক কেতিয়াবা টান খালে বা কেতিয়াবা ইফাল সিফাল হ'লে বা কেতিয়াবা অলপমান তেনেকুৱা হ'লে ধৰক ৱায়াৰডাল বেয়া হৈ যাব পাৰে কিন্তু সৈটোত মানে ধৰক আপোনাৰ ৱায়াৰডালো বেয়া হোৱা নাছিলে ৱায়াৰডালো চব ঠিক আছিলে ৱায়াৰডাল মই আকৌ লেপটপৰ লগতো লগাই চাইছো গাড়ীটো লগাই চাইছোঁ ৱায়াৰডাল পুৰা অ' কে আছে কিন্তু হেডফোনডালৰ আপোনাৰ এটা চাইডে নুশুনা হৈ গৈছোঁ মই হেডফোনডালৰ এটা চাইদে মানে এই ফাৰ্ষ্টত দুদিনমান খেৰ খেৰাই আছিলে তাৰপাছত আপোনাৰ একেবাৰে নুশুনাই হৈ গ'লো সৈটো মোৰ এতিয়া বেছি ভয় লাগিছে কাৰণ ধৰক এটা চাইদে ব্লুটুথটো বেয়া হ'লেই লগতে এতিয়া ৱায়াৰ্ড চাইদেও মোৰ বেয়া হ'ল চ' সেইকাৰণে মানে মোৰ এইটো বহুত এটা ডিচএপইন্টমেন্ট হৈ আছে আৰু প্লাছ লগতে মোৰ পইচাটোও লচ হৈছে কাৰণ যিহেতু ছয় হাজাৰ টকা পাঁচ চাৰে পাঁচ ছয় ইমান পইচা দি পেলাই এডাল হেডফোন কিনাৰ পিছত ইমান সোনকালে বেয়া হৈ গৈছে যেতিয়া মোৰ পইচাটোৰো লোকচান হৈছে প্লাছ মোৰ একো বস্তুটোও ভাল নাপালো আৰু প্লাছ সিহঁতৰপৰা একো ৰেচপণ্ডো ভাল নাপালো চ' সেইটো কাৰণে মানে মোৰ বহুত এটা ডিচএপইন্টমেন্ট ফিল কৰিছোঁ আৰু মোৰ মানে মই কেতিয়াও মানে মই সেইটো ব্ৰেণ্ড মোৰ কোনো মানুহক মই হেৰিও প্ৰে এইটো নকওঁ সৈটো ব্ৰেণ্ডৰপৰা কিনিবলৈ আৰু সৈটো ব্ৰেণ্ড কেতিয়াও মই মানে প্ৰম'টো ন'কৰোঁ মই কাৰণ মই সৈটো ব্ৰেণ্ড মই নিজে ইউজ কৰি পেলাই মই পাই গ'লো চ' সৈটো ব্ৰেণ্ডৰপৰা মই মানুহক অলপ আঁতৰি থাকিবলৈকে ক'ম আৰু সেইকাৰণে মানে মই সেইটো মই বহুতখিনিয়ে বেয়া পাইছোঁ সেইটো ইউজ কৰি পেলাই আৰু প্লাছ এতিয়া মোৰ পইচাটো গ'ল যিহেতু মইতোটো পইচাটো ঘূৰাইও নাপাওঁ আৰু প্লাছ হেডফোনডাল এতিয়াও মোৰ তাত আছে মই হেডফোনডাল এতিয়া যেতিয়া সিহঁতে যেতিয়া ক'লে মই একো ঘূৰাই নিদো বা কিবা মই সেইডাল মই দোকানত লৈ গৈ পেলাই আকৌ খুলি খালি ভালকৈ চালোগৈ দোকানেও ক'লে যে ইয়াৰ যোনটো স্পীকাৰটো আছে স্পীকাৰটোৱেই বেয়া হয় বোলে স্পীকাৰটো যোনটো আছে স্পীকাৰটো আপোনাৰ ডুপ্লিকেটনে কি চ' এতিয়া সেয়াটো মইনো কেনেকৈ গম পাম এতিয়া চ' সেইটোৱেই আৰু